আমাৰ গাঁওখনত চৰকাৰে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব বুলি আশা আছে যিহেতু আগতে আমাৰ যিখন স্বাস্থ্য সেৱা আমাৰ বুঢ়ীদিহিং আমাৰ আদৰ্শ চিকিৎসালয় আছিল তাত বৰ্তমান আমাৰ এজনহে ডক্তৰ আছে এতিয়া চৰকাৰৰ প্ৰশাসনিক হিচাবে আমাৰ এক যিখন আমাৰ চলি থকা বিজেপি চৰকাৰ আছে সেই বিজেপি চৰকাৰখনে অন্তত এজনৰ ঠাইত আৰু পাঁচ ছয়জন ডক্তৰ আনিব বুলি খুব আমি আশাবাদী আৰু পৰিৱহণ বিভাগ আমাৰ এই ৰাস্তাটো খুব আগতে একেবাৰে জৰাজীৰ্ণ অৱস্থা আছিল সেই জৰাজীৰ্ণ অৱস্থা ক্ষেত্ৰত এতিয়া খুব সুন্দৰ হৈছে ৰাস্তাটো সেই ৰাস্তাত অন্তত আমাৰ এছটিচি যিটো অসম পৰি ৰাজ্যিক নিগম আমাৰ এই বাছ আছে সেই বাছবিলাক এতিয়া অন্তত কেইবাখনো দেখা পাইছোঁ সেই বাছবিলাক প্ৰয়োজনতকৈ আৰু বেছি অত্যাধিক আমাক বাছ দিব আশাবাদী আমি আৰু শিক্ষা ক্ষেত্ৰত আমাৰ যিকেইখন এল পি এম ই হাইস্কুল আছে আগতে যদি পাঁচজন শিক্ষক হৈছিল এতিয়া অন্তত আৰু বিশেষ শিক্ষক প্ৰদান কৰিব বুলি এই চৰকাৰখনে খুব আমি আশাবাদী আৰু অন্যান্য ক্ষেত্ৰত যিবিলাক দৰকাৰী আমাক প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত আমাৰ যেনে যিমানবিলাক আমাৰ বিদ্যুৎ বিভাগ আছে সেই বিদ্যুৎ বিভাগত আমি আমি বৈদ্যুতিক ক্ষেত্ৰত আমি যিটো পোহৰ একেবাৰে পোৱাই নাছিলো আগতে এতিয়া বিভিন্ন ক্ষেত্ৰত এ পোহৰ প্ৰয়োজনীয়তাত আমাৰ যিটো যিটো চৰকাৰে সুবিধা প্ৰদান কৰিছে আমি খুব আৰু অত্যাধিক যি এতিয়াটো খুব ডিজিটেল মানে কাৰেন্টৰ মিটাৰ দিব বোলে শুনিছোঁ সেইখিনি ক্ষেত্ৰতো আমি চৰকাৰৰ খুব আশাবাদী যাতে এই চৰকাৰখনে আৰু অলপ উন্নত কৰিব বুলি আমি যি প্ৰয়াস কৰিছে সেয়া চৰকাৰখনক লৈ আমি আশাবাদী